হেল্ল' দত্ত ৰেষ্টুৰেণ্ট আপোনাৰ ৰেষ্টুৰেণ্টৰপৰা মই এটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ বৰ্তমান মই পানীতোলা এড্ৰেছত আপোনাক অৰ্ডাৰ কৰিছিলোঁ মই আছোঁ বৰ্তমান চমৰাজানত গাঁৱত আপুনি মোক চমৰাজান এড্ৰেছটোত পাৰ্চেলটো পঠাই দিবলৈ আপোনাক অনুৰোধ জনোৱা হ'ল